হেল্ল' অঁ মোৰ ডেলিভাৰী আছিলে আপুনি বাৰু ডেলিভাৰীটো ক'বাত বেলেগত দিলে নি বাৰু অঁ সেইটো সেইটো আপুনি ভুল জেগাত দিলে নেকি আপুনি নামঘৰ টেপৰগাঁও নাছিলে আপোনাৰ কুলৰঞ্জন বৰুৱা পথ আছিলে টেপৰগাঁও টেপৰগাঁও মানে একেটা হেৰিতে পৰে খালি আপোনাৰ গলিটো আপোনাৰ যোনটো আপুনি য'ত ডেলিভাৰী দিলে সেইটো আপোনাৰ ভুল আছিলে অঁ আপুনি বাৰু এতিয়া ঠিক আছে আপুনি কুলৰঞ্জন বৰুৱা আপুনি সেইটো টেপৰগাঁৱতে পাব নামঘৰ বাতটো পাৰ হৈ আহিব লাগে নামঘৰ পাৰ হৈ পিনি আপুনি লেফ্ট চাইডে দেখিব কুলৰঞ্জন বৰুৱা বুলি সেইফালে সোমাই আহিব সেইফালে আপোনাৰ ৰাইট ছাইডে পাঁচ নম্বৰ ঘৰটো ঠিক আছে